বেলেগ বেলেগ ৰন্ধন শৈলী বনোৱাৰ অভিজ্ঞতা মোৰ মই পোন প্ৰথমে ঢেঁকীয়া ঔটেঙা মাছ দি বনাওঁ পিছলৈ মই কচু আলু মাছ আদা নহৰু দি বনাওঁ তাৰপিছত মই মাংস বনাবলৈ হ'লে মই মাংসত আদা নহৰু আলু বিলাহী তেনেকৈও বনাব পাৰি কেতিয়াবা বনাবলৈ হ'লে হাঁহ মাংসৰ লগত কোমোৰা আলু বনাইছিলোঁ মুৰ্গী মাংসৰ লগত আলু আলু মুৰ্গী মাংসৰ আলু আদা নহৰু আমি খুব কম মছলা খাইছিলোঁ মচলা আমাৰ গেছৰ কাৰণেও বেয়া পেটৰ কাৰণে আমি খুব কমেই খাওঁ মছলা জাতীয় বস্তুটো সেইটো কাৰণে মাছ মাংসত আমি প্ৰায় আদা নহৰু দিয়ে খাওঁ মাছ বনাবলৈ হ'লেও আমি মছলা জাতীয় বস্তুটো খুব কমেই ব্য়ৱহাৰ কৰোঁ নিৰামিষ বনাওঁতেও মই কেতিয়াবা লাইৰ লগত আলু দি বনাই খাওঁ কেতিয়াবা লফা লগত বগৰী টেঙা দি খাওঁ আৰু চাবলৈ গ'লে মই আগতে মই খুব কেক বনাইছিলোঁ কেকটো ইমান সোৱাদ হোৱা নাছিল কিন্তু পিছলৈ মই লকডাউন সময়ত কেনিও সেই সময়ত ওলাই যাব নোৱাৰোঁ তেতিয়া মই ম'বাইলতে কিছু কিছুমান ভিডিঅ' চাইছিলোঁ ভিডিঅ'বোৰত মই কেনেকৈ কেক বনাওঁতে ক্ৰীম ব্য়ৱহাৰ কৰিব পাৰি কেনেকৈ ফুলৰ ডিজাইন বনাব পাৰি ঠিক তেনেকৈ মই চাই চাই ম'বাইলতে চাই চাই মই কেকৰ ডিজাইন দিবলৈ শিকিছিলোঁ তাৰপিছত মই ঘৰতে খোৱাৰ লগতেও কেতিয়াবা মই কেক বিক্ৰীও কৰিছিলোঁ আৰু ঠিক তেনেকৈ মই ঘৰতে গৰুৰ গাখীৰ পাওঁ সেই গাখীৰ মোৰ ছোৱালীজনীও খুব কমেই খায় মানুহজনেও খুব কম খায় কেতিয়াবা কেতিয়াবা গাখীৰখিনি এনেই ৰৈ যায় ফাটি নষ্ট হৈ যায় কেতিয়াবা পেলাই দিবলগীয়া হয় সেই গাখীৰ যাতে পেলাই নিদিওঁ ঠিক তেনেকৈ মই সেয়ে লকডাউনৰ সময়তে ম'বাইল চালো ম'বাইল চোৱাৰ পিছত মানে মই ভিডিঅ'বোৰ চোৱাৰ পিছত গাখীৰখিনি যাতে নষ্ট হৈ নাযায় ঠিক তেনেকৈ মই গাখীৰখিনি নষ্ট নোহোৱাকৈ মই ঘৰতে পনীৰ বনাবলে শিকিছিলোঁ ম'বাইলৰ পৰা চাই সেয়ে পনীৰ চব্জি বনাই খাইছিলোঁ আৰু এতিয়াও খাওঁ আৰু আনকো সেনেকৈয়ে খুৱাওঁ আৰু ক'বলৈ গ'লে মই ঠিক তেনেকৈয়ে কিছুমান বস্তুৰ ৰন্ধন ৰান্ধি খাইছিলোঁ খুব কেতিয়াবা মই তিতা বনাই খাইছিলোঁ শুকুতা তিতা শুকুতা তিতাৰ লগত খাৰ অকণ দিলে খাই ভাল লাগে আৰু খাৰৰ খাৰকণ দিলে অলপ মিঠা হয় তাৰপিছত মই আৰম্ভ কৰিছিলোঁ কিছুমান বস্তু বনাবলৈ মানে কেতিয়াবা নিৰামিষ বনাওঁ কেতিয়াবা মাছ মাংস বনাওঁতেও মই কেতিয়াবা কেতিয়াবা নতুন নতুন কেনেকৈ মই বনালে ঘৰৰ ল'ৰা ছোৱালীয়ে খাব পাৰে ঠিক তেনেকৈ মই কেতিয়াবা বনাইছিলো খুব কম সময়ৰ ভিতৰতে কিছুমান মই বহুত বস্তু বনাবলৈ শিকিছিলোঁ শিকিছিলোঁ প্ৰথমতে মই জনা নাছিলোঁ কেতিয়া পিছলৈ মই খুব সুন্দৰকৈ কিছুমান ভাত চব্জি বনাবলৈ মই শিকিছিলোঁ